অ কওক কি কৰি আছে অ কি কথা গম নাপাওঁ নহয় অ পাই শুনিছোঁ আমাৰ এখেতেও কৈছে পাই ৰাতি শুবলৈ একদম শান্তি নাপাওঁ পাই ইমান কাজিয়া কৰি থাকে

তাকে এতিয়া আপুনি আৰু মইনো গৈ পিনে কেনেকৈ কথাটো ক'মগৈ আপোনাৰ আকৌ মই গ'লে আকৌ কথাটো বেয়া হ'বগৈ নহয় বেলেগৰ মানুহ গৈছে কিন্তু এইটো আৰু কৰিব লাগিছিলে এইটো নিজে হ'লেও বুজিব লাগে আৰু তেওঁলোকে নিজৰ মাজতে এয়াই ইয়াৰ আকৌ দিগদাৰ হৈছে আকৌ তাকে ঠিক আছে তাকে আমি এদিন গৈ পেলাই আলোচনা কৰিম বাৰু সিহঁতৰ কথা দেই গৈ পিনে হ'ব অ ঠিক আছে